হেল্ল' উবেৰখন মোক লাগিছিলে কালি এক তাৰিখ কালি মই চমু ভ্ৰমণ এটাত যাম কেন্দুগুৰি থান যাম মোৰ পিক আপ স্থান হৈছে কমাৰ চুবুৰী আৰু ড্ৰ'পঅফ স্থান হৈছে কেন্দুগুৰি থান আমাৰ বাৰজনমান লোক যাব আৰু অলপ সোনকালে আহিলে খুবেই ভাল হয় মানে ছটা চাৰে ছটাৰ ভিতৰত আহিলে খুবেই ভাল হয় আৰু আমাৰ ঘৰটো ইয়াতেই তেজপুৰৰ কমাৰ চুবুৰীতে